হেল্ল'

অঁ শুনিছোঁ ক'ত আছ এই ময়ো ঘৰতে আছোঁ খোৱা বোৱা হ'ল নাই অঁ মই এই মোৰ মানে বজাৰ এটা কৰিব যাব আছিলে বিছাললে ত' কিবা কাম আছে নি আজি অঁ নহয় মানে মই যাম বুলি ভাবিছিলোঁ বজাৰ কৰিবলে এতিয়া লগ এটা বিচাৰি আছোঁ মই এই পাছবেলালে যাম আৰু অঁ অঁ অঁ তেতিয়া অঁ অঁ হ'ব তেতিয়া তই আমি পাছবেলা যাম তাৰপাছত অঁ অঁ অঁ এটা মান বজাত ওলালে হৈ যাব হেৰি তোৰ কিবা কিনিব আছেনি বিছালৰ পৰা অঁ মোৰো এই কিবাকিবি কাপোৰ চেট ডিচ চেট পৰ্দা বেডশ্বীট তেনেকুৱা কিবাকিবি কিনিব আছে অঁ অঁ দামটো কম অঁ কেনেকুৱা ভালনে আৰু কিবা খোৱা বোৱা বস্তু আনিব আছে মানে অলপ কাপোৰ কানি অলপ তাত অলপ কম দামতে পাই যে সেইকাৰণে এইবিলাক আনিব আছে অঁ অঁ এতিয়া লৈ আহিবলে ভালেই হ'ব বিহু পাইছেহি সেয়াই মানে লগতে বহুত বজাৰ কৰিব আছে মানে অঁ অঁ কিবা কাম আছে অঁ অঁ মোৰো আৰু কাম এটা আছিলে অলপ সোনকালে যোৱা হ'লে ভাল আছিলে মানে মানে হেৰি এইটো কি মোৰ কাপোৰ চিলাব দিয়া আছিলে তেতিয়া মানে মই সেই চিলাব দিয়া এই ব্লাউজ এটা চিলাব দিছিলোঁ মানে কাপোৰ এযোৰ আৰু ব্লাউজ এটা মেখেলা এখন চাদৰখন দহি বাতিব দিছিলোঁ সেইবিলাক বহুত দামো হয় এটা এটা ব্লাউজত কিমান দাম লৈছে সেইটোৱে নিজেই শিকিলে পইচাটোও বাচে অহা যোৱাও কৰি থাকিব নালাগে

অঁ অঁ এইটোও ল'ব মন যায় চব ল'ব থাকি আহে একদম সেইকাৰণে লিষ্ট এখন অঁ মোৰো একে মোৰো একে যি প্ৰয়োজনীয় বস্তুকেইটা আনিবলৈ পাহৰি থাকোঁ ওলটা যিটো আনিবলে যাওঁ সেইটো থাকি আহে অঁ বৰ ধুনীয়া ধুনীয়া কুৰ্টা পাই অঁ দামবোৰ কম নতুনকে আহিছে ন মই ভাবিয়ে আছিলোঁ কুৰ্টা দুটামান কিনিম বুলি চেণ্ডেলো পাই কিন্তু চেণ্ডেল কম দামত মই আনিছোঁ তাৰপৰা চেণ্ডেলবোৰত ইমান দাম নহয় কিন্তু কোৱালিটিটো বহুত ভাল মানে বহুত দিন গৈছে মই এতিয়াও মানে ভালেই হৈ আছে মোৰ চেণ্ডেল তইও ল'ব পাৰিবি তইও ল'ব পাৰিবি ধুনীয়া ধুনীয়া চেণ্ডেল আছে অঁ চাই ল'বি তেতিয়া পচন্দ হ'লে আৰু লৈ আহিব পাৰিবি সেইটোৱে তাপা ঘৰত চবৰে ভালনে আমাৰ ভালে আৰু দেতাহে গাটো অকমান বেয়া বতৰ বেয়া যে বতৰটো এইবিলাক বতৰটো বেয়া যে অকণমান জ্বৰ চৰ্দি তৰ্দি তেনেকুৱা হৈছে আৰু

হাফ পেন্ট নি অঁ হাফ পেন্ট তাত ধুনীয়া ধুনীয়া হাফ পেন্ট পোৱা যাব তাত তাকেতো গৰমো আহিছে এতিয়া হাফ পেন্ট চাফ পেন্ট লাগিব নহয় অঁ অঁ কটনৰ হ'লে পিন্ধিবলে ভাল হয় গৰমত

অঁ হাফ পেন্ট স্পৰ্টিং আকৌ সেই স্কুটিখনো ঠিক কৰিবলৈ যাব লাগিব তোৰ তেতিয়া সোনকালে যাব লাগিব অঁ বাৰটামানত ওলালে কিন্তু ধুনীয়াকে হৈ যাব প্ৰথমতে আমি বজাৰখিনি কৰি ল'ম সেইবিলাকে বিহু চিহু আহিলে এইবিলাকে দিগদাৰ আৰু বহুত বজাৰ ঘৰ দুৱাৰ চাফা কৰা বজাৰ কৰা অঁ তাকে আৰু বহুত কাম মানে হয় এতিয়া তাকে আৰু হয় পইচা খৰচ উপায় নাই সেইটোৱে মোৰো এতিয়া মানে সেই পৰ্দা বেডকভাৰ এইবিলাক আৰু কাপৰ ছেট এটা হ'লেও লাগে ন চাহ তাহ দিবলে মানুহক কাপৰ ছেট টি ছেট সেইবিলাকৰ কাৰণে মানে এতিয়া নানিলে নহ'ব নহয় বিহুটোত মোৰ পৰ্দাখিনি মানে একদম বেয়া হৈ গ'ল সেইটোৱে ভালে নালাগে সেইটোৱে এই বুলিয়ে মই আৰু কিবা কিবি ল'ব আছে পায় মোৰ তাত এইবিলাক ধেৰ বাই ৱান গেট ৱানত দিয়ে নহয় কিছুমান বস্তু খোৱা বস্তু এনেকুৱা কেট চপবিলাক অঁ অ'টছ টটছ এইবিলাকো পায় ধুনীয়াকে

অঁ অঁ চব বস্তু আনিব পাৰি নহয় ভাল বস্তুবিলাক অকমান কম দামতো পাই যে সেইটোৱেতো ময়ো মোকো লগ লাগে মানে এতিয়া অকলে যাবলেও মন নাযায় যাম যাম বুলি অঁ যাম যাম বুলিয়ে থাকি যায় নাই সেইকাৰণে মই বোলো আজি নহয় তোকে ফোন এটা কৰোঁ আৰু দুয়োজনী গৈ আহোগে নহ'লে এনেকে থাকি যায় বিহু পায়ে যাবহি আহি কেইবাটাও কাম আছে হ'লেও মানে যাবলে মন নাযায় নেইল পলিছ ময়ো কিনিব লাগিব পায় ভাল মনত ধুনীয়া কালাৰ পায় ন মইতো পাহৰিছিলোৱে এতিয়া ও অঁ তাকেইেতো এতিয়া মই নেইল পলিচ এটা ল'ম মোৰ মেকআপৰ বস্তু কেইটামান ল'বলে আছে মেকআপৰ বস্তু বিহুত কৰিবলে সেইটোৱেইটো অকণমান মেকআপ চেকআপ কৰি ধুনীয়াকে থাকিব লাগে তোৰ ফাউণ্ডেশ্যন মোৰ সেইকেইটাই সেইকেইটাই আনিম বেছি বস্তু নানো লাগে লাগে ফাউণ্ডেশ্যন পাউডাৰ সেই বস্তুবোৰ নকৰো সেইটোৱে গোটাম

অঁ অঁ ভাল নহয় ন

অঁ অঁ বেয়া হৈ গ'ল সেইকাৰণে অঁ সেইটোৱে বেছিদিন থাকিলে এইবিলাক বস্তু বেয়া হৈ যায় নহয় ও

অঁ অঁ এতিয়া বজাৰে বজাৰ অঁ অঁ সেইটোৱে বেয়া বেয়া বোৱা চাদৰ হ'লে ভাল হয়

অঁ মই চাম ভাল যদি পাওঁ তেতিয়া লৈ আহিম

হ'ব তেতিয়া তই ৰেডি হ'বি ৰেডি হৈ মেলি আহি যাবি বাৰটা বজাত মই ধুনীয়াকে ৰেডি হৈ থাকিম অঁ হ'ব হ'ব